হয় ক'ব হয় কোনখন কিতাপ হয় শুনি আছোঁ কোনখন কিতাপ অ কিতাপখন আছিলে কিন্তু বৰ্তমান চাব লাগিব কাৰণ দুই এজনে লৈ গৈছে কিতাপখন চাব লাগিব চাই পেলাই মই আপোনাক জনাব পাৰিম আপুনি আহিব নেকি আপুনি মই জনাব পাৰিম আপোনাক অলপ সময় দিব অ কিতাপখন কিতাখন আছে বাৰু সেই এটা কপি আছে আপুনি লৈ যাবনে ইয়াতে লাইব্ৰেৰীতে পঢ়িব এতিয়া আপোনাৰ আইদি কাৰ্ড নিশ্চয় আছে চাগৈ লাইব্ৰেৰীৰ ঠিক আছে তেতিয়াহ'লে আপুনি আহিব লাগিব অকল এখন কিতাপেই নিবতো আপুনি অ ঠিক আছে মিৰি জীয়ৰিখন আপুনি আহিব আহিব কেতিয়া মিৰি জীয়ৰিখন বৰ্তমান আমাৰ ইয়াত নাইকীয়া লাইব্ৰেৰীত হেৰিত লাইব্ৰেৰীত এজন হেৰিয়ে লৈ গৈছে ৰিডাৰ এজনে লৈ গৈছে তেওঁ আহিব অ তেখেতে পৰহিলৈ দিব চাগৈ কিতাপখন সম্ভৱ অ ঠিক আছে আহিব আপোনাৰ আইদি কাৰ্ডটো যদি এক্টিভ আছে নিশ্চয় আমি দিব পাৰিম কিতাপখন আপুনি নিব পাৰিব হয় ঠিক আছে আহি ঠিক আছে আহিব পৰহিলৈ